হেল্ল' হয় কওকচোন আছে আছে আপুনি ইয়াতে আহিব লাগিব তাৰ আগত আপুনি এপইণ্টমেণ্ট ল'ব লাগিব অঁ আপুনি আপোনাৰ টাইমটো কওক আপুনি কেতিয়া আহিব মই চাইকিনে থাকিলে ক'ব পাৰিব পাঁচটা বজাত ৰ'ব এক মিনিট মই চাই দিওঁ অঁ আপুনি পাৰিব আহিব ডক্তৰ থাকিব দিছপুৰ প পলিক্লিনিক

এইটো অঁ ডক্তৰৰ চিফ্ট চেঞ্জ হয় কিন্তু মেডিকেলটো খোলাই থাকে অঁ ডক্তৰৰ অঁ চোৱা ফিজটো ফাইভ হানড্ৰেড ৰুপিজ আৰু আপুনি চেকআপ কৰি কেনে যদি আপোনাক কিবা কৰিব দিয়ে আৰু তাৰ এক্সট্ৰা থাকিব আপুনি দেখুৱাব নে আপোনাৰ কোনোবা বেলেগে দেখুৱাব আচ্ছা ঠিক আছে আপুনি ফিজটো বেলেগ বেলেগ হ'ব মানে চোৱাৰ ফিজটো বেলেগ হ'ব আৰু আপোনাক কিবা টেষ্ট কৰিব দিলে সেইটোৰ এক্সট্ৰা হ'ব টেষ্টবিলাকৰ সব সবৰে বেলেগ বেলেগ থাকে আপোনাৰ বেমাৰৰ লগত মিলাই দিব ন টেষ্ট কৰিব অঁ এটা টেষ্টত ফাইভ হানড্ৰেড ফ'ৰ হানড্ৰেড এনেকৈ হ'ব নাই নহ'ব আপোনাক দিব চাগে চাৰি পাঁচটামান টেষ্ট কৰিব আপোনাৰ বেমাৰতো কি হৈছে ক'বনে অঁ ঠিক আছে দিয়ক আপুনি পাঁচটা বজাত আহি যাব